অ কওক এ আছোঁ আৰু দিয়ক আপোনাৰ কওক আছিলোঁ ঘৰৰ কাম জানেই আৰু শেষে নহয় তাকে এনেকৈ অ এই বতৰৰ অৱশ্যে যাব পাৰি বৰষুণ চৰষুণ নাই যদিও বতৰটো মানে অলপ সেমেকি আছে ক'ত কোনফালে অ এইফালে হেৰি যাব পাৰি আপোনালোকৰ সিহঁতে কি খুব যাব বিচাৰিছে নেকি পাৰ্কত ওম সেইদিনা নিছিলোঁ ন' সেইকাৰণে আৰু হেৰিটো থাকি গ'ল ওম যাব পাৰি কিন্তু সেই আৰু বৰষুণজাক নিদিলে ভাল আৰু ন' বৰষুণত আৰু ক'ত পাৰ্কত যাব বতৰটো দেখিছেনে আজি কেনেকৈ আছে

চাৰিটামানত

চাৰিটামানত গ'লে হ'ব দিয়ক চাৰিটামানত ওলাওঁ ওলাই অ হ'ব দিয়ক চাৰিটামানত গুচি যাম হ'ব অহ কথা নাই বাৰু খালী হেৰি আৰু মানে অলপ ৰাস্তাটো বেয়া হৈছে ন' আমাৰ এইখিনি ৰাতি বৰষুণ দিছিল ন' সেইটো অ এই জিনছে পিন্ধো নেকি নে চুইজাৰে পিন্ধি যাওঁ জানো

দিয়ক ও ওম